আমাৰ অসমীয়া মানুহসকলৰ বা অসমৰ লোকসকলৰ পৰম্পৰাগত খাদ্য বুলিবলৈ বহুখিনি আছে তাৰে ভিতৰত আছে লাই গাহৰি অমিতা খাৰ মাটি দালি তাৰ্কা জহা চাউল বৰা চাউল কলা চাউল পাৰ চৰাই কলডিল আৰু এনেকৈ বহুখিনি আছে তাৰ মাজতে লাই আৰু গাহৰি লাই গাহৰি এটা ৰেচিপিকে মই কওঁ ৰেচিপি বুলিবলৈ হ'লে লাই লাইশাকৰ লাইশাক খুব ধুনীয়াকৈ মোহাৰি লৈ গাহৰি মাংসৰ লগত বনাব পৰা হয় নিমখ হালধি জোখমতে দি মাংসখিনি বইল কৰি অকণমান পানী পেলাই লৈ অলপ সময় ৰাখি ধুনীয়াকৈ কম জুইত ভাজিলে এটা জুতি লগা খুব ধুনীয়া খাদ্য় খাদ্য হয় আমাৰ অসমীয়া লোকসকলৰ প্ৰিয় খাদ্য বুলিবই পাৰি অমিতা খাৰ মাটি দা মাটি দালি বনাব পৰা হয় মাটি দালিৰ লগত অমিতা দি বনাব পৰা হয় ঔ টেঙা দি পেলাই গাহৰি মাংস বনোৱা হয় পুৰা পিতিকা বনোৱা হয় আলু পিতিকা কচুৰ পিতিকা বিলাহীৰ পিতিকা আলু বিলাহীৰ পিতিকা বেঙেনা পুৰা পিতিকা গৰৈ মাছৰ পুৰা পিতিকা গৰৈ মাছে খৰিচা পিতিকা বনোৱা হয় গৰৈ মাছ যিহেতু আমাৰ অঞ্চলত যথেষ্ট পৰিমাণে পোৱা যায় খাল বিল আছে এনেকুৱা জেগাত পোৱা যায় আৰু গৰৈ মাছ ধুনীয়াকৈ পুৰি লৈ পেলাই অকণমান তেল আৰু নিমখ দি পেলাই অকণমান তেল নিমখ দি পেলাই খৰিচাৰ লগত পিতিকি এটা মাছৰ পিতিকা বনোৱা হয় যিটো খুব ধুনীয়া হয় খাবলৈ সোৱাদ হয় এই এইবিলাক হৈছে আমাৰ পৰম্পৰাগত খাদ্য